হয় আজিকালি যুৱ প্ৰজন্মক খেলৰ প্ৰতি আকৰ্ষিত কৰিবলৈ যথেষ্ট টান হৈছে আগতে পুৰণি দিনত যথেষ্ট খেলৰ প্ৰতি আকৰ্ষিত আছিল যিহেতু এতিয়া ইমান আকৰ্ষিত নহয় পুৰণি দিনত সেইকাৰণে আকৰ্ষিত আছিল যে মোবাইল বস্তুটো তেতিয়া ইমান ব্যৱহাৰ কৰা নাছিল আৰু গাঁও অঞ্চলত যথেষ্ট খেলৰ প্ৰতি আকৰ্ষিত হৈছিল গাঁও অঞ্চলত বিশেষকৈ ভলীবল ক্ৰিকেট কাবাডি যথেষ্ট খেল খেলা হৈছিল তেতিয়া আজি দিনত যিহেতু মোবাইলৰ যুগ আহিল সেইকাৰণে ল'ৰা ছোৱালীবোৰে খেলৰ প্ৰতি ইমান আকৰ্ষিত নহয় আৰু মোবাইলতে যথেষ্ট ব্যস্ত দেখা পোৱা যায় লগতে তেওঁলোকে মানসিক দুৰ্যোগৰো সন্মুখীন হয় কিছুমানৰ চকুৰ প্ৰব্লেম হয় ব্ৰেইন টিউমাৰ হৈ যথেষ্ট অসুবিধাৰ সন্মুখীন হয় যিহেতু খেল খেলিলে মানুহৰ শৰীৰটোৰ লগতে মন মগজু ভাল থাকে খেল খেলবোৰ খেলিব লাগে গাঁও অঞ্চলত থাকি যি আগৰ দিনৰ গাঁও অঞ্চলতেই খেলবোৰ ভাল হৈছিল আৰু খেলা হৈছিল বেছিকে কিন্তু আজিৰ দিনত সেইবোৰ খেলা নহয় সেই তাৰ কাৰণে কাৰণ নতুন প্ৰজন্মই যিহেতু মোবাইলৰ প্ৰতি আকৰ্ষিত হৈছে আজি আজিকালিৰ দিনত টাউনত বেছি খেলৰ প্ৰতি আকৰ্ষিত হোৱা দেখা যায় কাৰণ টাউন অঞ্চলত যিবোৰ সুবিধা আছে সেইবোৰ সুবিধা হয়তো এতিয়ালৈকে গাঁও অঞ্চলত পোৱা নাই টাউন অঞ্চলত সেইবোৰ সুবিধা যিহেতু ষ্টেডিয়াম আছে নাইবা খেলৰ যিবোৰ সা সঁজুলি লাগে সেইবোৰ যথেষ্ট পোৱা যায় বা প্ৰয়োজনীয় বস্তুবোৰ তাত পোৱা যায় গাঁও অঞ্চলত অসুবিধাৰ কাৰণে বা কিছুমান টকা পইচাৰ অসুবিধাৰ কাৰণে সেইবোৰ পোৱা নাযায় চৰকাৰক মই এইটো অনুৰোধ জনাইছোঁ যে তেওঁলোকে ৰাজ্যিক খেলৰ যি ব'ৰ্ড থাকে তেওঁলোকে তেওঁলোকক সুবিধাবোৰ দিব লাগে গাঁও অঞ্চলত গাঁৱে ভূঞে তেওঁলোকে দিবলৈ পঞ্চায়তৰ যোগেদি তেওঁলোকক অলপ সকাহ দিবলৈ নতুন প্ৰজন্মক অলপ খেলৰ প্ৰতি আকৰ্ষিত কৰিবলৈ অনুৰোধ জনালো